অঁ কওকচোন ক'ৰ পৰা কৈছে অঁ এইটো বৰপেটাত লাগিলে

হয় নেকি অঁ আহিব হয় অঁ আপুনি প্ৰথম আহিব লাগিব আপোনাৰ গাড়ীত আহিব পাৰে ৰে'লৰ সুবিধা আছে নহ'লে বাছৰ নাইট ছুপাৰ আছে বা এনেকৈ গাড়ী যদি আপুনি গাড়ী লৈ আহিব পাৰে অঁ গাড়ী লৈ আহিব অঁ গাড়ী লৈ আহিলে আমাৰ ইয়াত ভাল হোটেল আছে আচ্ছা তাৰপিছতে আপোনাৰটো লগত অকলে আহিব নে আৰু অঁ ফেমিলি তেওঁলোকে আগতে আহি পাইছে নে আপুনি হয় অঁ তেনেহ'লে মই ইয়তে গাইডে কওঁ বাৰু আহিলে মোৰ যোগাযোগটো কৰিব মই দেখাম আমাৰ ইয়াত দৌল উৎসৱ পাতে ধুনীয়াকৈ পাতে বহুত বিদেশী মানুহ আহে বাৰু ইয়াত এটা ডাঙৰ উৎসৱ আৰু হয় অঁ নাম চাম হয় ভগৱানৰ এটা লীলা হেৰিটো মানে বহুত ডাঙৰকৈ পতা হয় আৰু পাৰিব ইয়াত আপোনাৰ বৰপেটাতটো বহুতৰ হেৰিয়ে আছে জেগা আছে ঐতিহাসিক জেগা কিছুমান আছে এইবিলাক তাৰপিছত আপোনাৰ পাঠশালা তাপা এনেকৈ বহুত জেগা আছে আপোনাৰ কৃষ্ণগুৰু সেয়া আশ্ৰম আছে তাতো আহিব আহিব এই খোৱা বোৱা কাৰণে হোটেল আছে আপুনি নিৰামিষ খালে নিৰামিষ আছে মাছ মাংস চবেই আছে আমিষ নিৰামিষ আমাৰ ইয়াত খাদ্যৰ দামো ব বেছি বিশেষ নহয় বাৰু আৰু হোটেলবিলাক অলপ কমতে পাব ভাল পৰিষ্কাৰ পৰিচ্ছন্ন অঁ পাব পাব অঁ এনেকৈ ল'জ হিচাপে পাব মানুহৰ ঘৰতো এনেকৈ অলপ ভাড়াটো কম পৰে আৰু কিবা এটা দিব লাগে অঁ তেনেকুৱা পাব অঁ এইটো খৰচটো কম পৰিব অলপ হয় হয় অঁ মা মচলাটো বেছি থাকে হয় হয় অঁ ভালেই লাগিব আপোনাৰ ইয়াত মানুহবিলাকো মাত কথা বহুত ভাল আৰু সেৱা শুশ্রুষাও কৰে আপোনালোকৰ খুব ভাল হ'ব ভাল পাব আহিব কেতিয়াকৈ আহিব

অঁ এতিয়া আমাৰ ইয়াত ফাগুন মাহতে হয় আপুনি আহিব আগতীয়াকৈ মোৰ লগত যোগাযোগ কৰিব মই দেখাই দিম বাৰু অঁ তিনি দিনমান হয় বেছিয়ে হয় হ'লেও আপুনি তিনি দিনমান ভাল ভালখিনি দেখিব আহিব অঁ এনেই হোটেলত যদি আপোনাৰ ধৰক দুহেজাৰ তিনি হেজাৰ লয় ইয়াত অলপ কমত পাব আধা দামত পাব অঁ দেখাই দিম ভাল ভাল জেগা হেৰি আছে নাই আপোনাৰ চব যোগাৰ আছে আপোনাৰ চব সুধা মানুহজন আহিলেই হ'ল আৰু মানুহখিনি আহিলেই হ'ল অঁ ও আপোনালোকে এনেই যদি বিশেষ হেৰি পাই এখন সৰুমুৰীয়া পাতলাকৈ লৈ আনিব তেওঁলোকৰবিলাক আপোনালোকে ইউজ কৰিব নোৱাৰিবও পাৰেটো নহয় জানো পানী চানী ভালে বাৰু ইয়াত আৰু এনেই ধৰক বৰপেটাত আমাৰটো হেৰি নহয় ইয়াত শাক পাচলিৰ কাৰণে বিখ্যাত এইটো বস্তুবিলাক বহুত সস্তা আছে অঁ শাক পাচলি আমাৰ আপোনালোকৰ ধেমাজিতকৈ বহুত সস্তাত পাব অঁ আমি দুদিনমান হেৰি যে আ মোৰ মানুহে মোক বহুত মানুহে লৈ থাকেতো তেওঁলোকক ঘূৰি মই তেতিয়া আপোনালোকে আহিলে মই তেতিয়া সেইখিনি আপোনালোকৰ লগত ঘূৰিব পাৰিম দেখাই দিব পাৰিম অঁ ব্যস্ত থাকোৱেই ত' সেই আপুনি যদি আগতীয়কৈ আপুনি এতিয়া ইমান দিনৰ আগৰ পৰা কৈছে যে মই আপোনাক লৈছোঁ অঁ ঠিক আছে ধন্যবাদ